হেল্ল' অ'লা এজেঞ্চি হয়নে বাৰু হয় মই আপোনালোকৰ তাত এখন কেব বুক কৰিব বিচাৰোঁ মই বিষ্ণুপুৰৰ পৰা অনামিকা কলিতাই কৈছিলোঁ মই আমগুৰিলৈ যাবলৈ আপোনালোকৰ তত এখন কেব বুক কৰিবলৈ বিছাৰিছোঁ চাৰে বাৰমান বজাৰ ভিতৰত কেবখন পঠিয়াই দিলে মই ভাল পাওঁ মোৰ আৰ্জেণ্ট আছে আপোনালোকে খালি দেৰী নকৰিব দেই কেবখন সময়মতে পঠিয়াই দিব নহ'লে মোৰ দিগদাৰ হ'ব